হেল্লো মাইহাং ৰেষ্টোৰেণ্ট হয় নে অঁ মোৰ মানে অৰ্ডাৰ এটা দিব আছিলে মোৰ বান্ধৱী কেইজনীমান আহি আছিলে ঘৰত চাউমিন পাঁচ প্লেটমান অৰ্ডাৰ দিব লাগিছিলে পাৰিব নে বাৰু অৰ্ডাৰটো পঠিয়াবলৈ যদি পাৰে মোৰ ঠিকনাটো লেখি ল'বচোন আপুনি নহ'লে মই হোৱাটছআপতে আপোনাক বা মেচেজ কৰি হ'লেও দি দিম মোৰ ঠিকনাটো